ফুলৰ বাগিচা কৰি খুব ভাল লাগে মানুহৰ বাগিচাত যদি ফুল দেখোঁ নহয় ফুলবিলাক আনি নিজৰো বাগিচাত নিজৰো ফুলনিত ফুল ৰোবৰ কাৰণে খুব মন যায় আৰু সেইকাৰণে ক'ৰবাত দেখিলে ফুলবিলাক আনি মইও সেইবিলাকৰ খেতি কৰোঁ মইও সেইবিলাক ফুল ৰুই পেলাই নিজকে মানে খুব ভাল লাগে তাতে সোমাই পেলাই ফুলবিলাক সদায় খুচৰি থাকোঁ কোনডাল ফুল কেতিয়া কি হ'ব বাচি উঠিব মৰিব সেইবিলাকেই

চাফ চিকুণ কৰি ৰাখোঁ আৰু যেতিয়া ফুলবিলাক ফুলি উঠে তেতিয়া মনটো মোৰ ভাল লাগে নিজকে ভাল লাগে জেগাখিনিৰো সৌন্দৰ্য্য হয় পৰিৱেশটোও ভাল লাগে সেইকাৰণে ফুলৰ বাগিচাত থাকিলে ভাল লাগে